মই মোৰ নবৌ এগৰাকীৰ অসুখ হৈ আছে মই বৰ্তমান তেখেতৰ ৰখীয়া বাইদেউ অ বাইদেউ হেৰি নহয় এই যিবিলাক ডক্তৰে যিবিলাক দৰৱ দিছে সেই সেই দৰৱবিলাক দেখোন আমি ইয়াত বৰ কমকৈ পাইছোঁ আৰু ইমান ইমান তাকৰীয়া দৰৱ বাইদেউ

তাৰপিছত এতিয়াতো

নহয় বাইদেউ এতিয়া তেতিয়াহ'লে কিবা এটা ব্যৱস্থা কৰি পঠিয়াই দিয়কচোন মোৰ পেচেণ্টজনৰ একেবাৰে অৱস্থা অৱস্থা একেবাৰে অৱ অৱস্থা বেয়া হৈ গৈছে আৰু বাইদেউ দৰবো যিখিনি দৰব দিছে সেইখিনি দৰব বাইদেউ হিচাপৰ হিচাপমতে পোৱা নাই কালি এতিয়া এতিয়া কাহৰ দৰবটো কালি ছাৰে কৈছিলে খোৱাবলৈ এতিয়া কাহৰ দৰব আজি দেখোন অহায়ে নাই আপোনালোকৰ তাৰপৰা বাইদেউ অ কাহ যে হৈছে বাইদেউ হাওঁফাওঁ এক্সৰেখনো বাইদেউ কৰিব লাগিছিলে নহয় এতিয়ালৈকে দেখোন আপোনালোকৰ হস্পিটেলৰ ফালৰ পৰা কোনো মানুহ অহাই নাই

অ আমাৰ পেচেণ্ট পেচেণ্টৰ একেবাৰে এতিয়া অ অ

অ ঠিক আছে অ ঠিক আছে বাইদেউ অ